ঐ মই জাননে দুই দিন আগত ফেন্সীৰ বাহিৰৰপৰা এটা জিন্স লৈছিলোঁ জিন্সটো ইমান বেছি বেয়া আছিলে জিন্সটোত পইচাওঁ বেছি লৈছিলে জাননে কিন্তু জিন্সটো মই পিন্ধিবই নোৱাৰো একেবাৰে বেয়া